অঁ শিখা সেইদিনাখন মই অনলাইনত আৰু শাড়ী এখন অৰ্ডাৰ দিলোঁ বৰ ধুনীয়া কালাৰটো গম পোৱা নাই যিটো কালাৰকে অৰ্ডাৰ দিছিলোঁ সৈটোকে আহিলে কিন্তু এটা কথা সেইদিনাখন আকৌ মই তেনেকুৱা কালাৰ একেই এখন শাৰি গোলাঘাটত দৰালো সিহঁতে আকৌ দামটো বহুত কৈ দিলে কিন্তু সিমান দাম যিমান দাম কৈছিলে ন সিমান দাম নহয়ে সেঁহেতি এনেয়ে দামটো বেছি কয় মই কিন্তু ফ্লিপকাৰ্টত সেইদিনাখন অৰ্ডাৰ দি আনিলোঁ তিনিশকৈ টকা দি বেয়া নহয় দেখিবলৈয়ো ভাল লাগে কালাৰটো ভাল পিন্ধিবলৈয়ো ইমান আৰাম নহয় কিন্তু সিহঁতি বহুত বেছি দাম কৰে তাৰমানে বেছি কৰে অলপমান দোকানীবিলাকে আৰু আমাৰ ল'ৰা সেইদিনাখন মই জোতা এযোৰ আনিছোঁ জোতা এযোৰ মই চাইছোঁ বহুত ভাল একদম কোৱালিটিও ভাল মানে মানে চব ভাল আৰু সেইদিনাখন আকৌ বল এটা অৰ্ডাৰ দিলোঁ বল দিছোঁ তাৰপিছত বলটো ইমান বেয়া নহয় কালাৰে চালাৰে যিটো কালাৰ দিছিলোঁ সেইটো কালাৰকে দি আহিলে বেগ এটা অৰ্ডাৰ দিলোঁ বেগটো এতিয়া সি আজি নিয়া দুবছৰ তিনিবছৰ হ'ল আজিলৈকে কিন্তু বেগটো একো নাই হোৱা ধুনীয়াই হৈ আছে দেই সেইকেইটা ফাটিব বুলি ভাবিছিলোঁ ইমান সহজে বেগটো ফাটিও যোৱা নাই কিন্তু মই মোৰ চাদৰ মেখেলা এযোৰ এই অৰ্ডাৰ দিছিলোঁ পিংক কালাৰ একদম মিঠা মানে কালাৰটো মিহি একদম ধুনীয়া আৰু ইমান ভাল হয় পিন্ধিবলৈয়ো বহুত আৰাম কিন্তু পিন্ধিবলৈ ইমান বেয়া নহয় তাৰমানে ধুনীয়া পিন্ধিবলৈ অৰ্ডাৰ দি আনিলে বেয়া নহয় দেই বস্তুবিলাক প্ৰথমতে ভাবিছিলোঁ বেয়া বুলি কিন্তু আজিকালি অৰ্ডাৰ দি দি মই আনিয়ে থাকোঁ প্ৰায় বস্তু মই অৰ্ডাৰ দিয়ে আনোঁ বহুত বস্তু অৰ্ডাৰ দি দি আনি থাকোঁ পিন্ধি থাকোঁ মানে ভালেই পাওঁ বেয়া নহয় আৰু গতিকে সিদিনাখন আকৌ হেৰিয়ে যোমানজনলৈয়ো আনিলোঁ এওঁলৈ আনিলোঁ জোতা এযোৰ স্পৰ্টিঙো অৰ্ডাৰ দিলোঁ স্পৰ্টিঙো আহিলে আৰু পেণ্ট চেণ্ট অৰ্ডাৰ দি আমি আনিয়ে থাকোঁ দেই নানো বুলি নকওঁ এই ভিতৰুৱা বস্তু কিছুমান আনি অৰ্ডাৰ দি আনিব পাৰি নহয় সেইবিলাকো বহুত ভাল ভাল আহে এনেই মানুহে কয় বেয়া বেয়া বুলি কিন্তু মই অৰ্ডাৰ দি প্ৰায় বস্তু ফ্লিপকাৰ্টৰপৰাই আনোঁ আজিলৈকে বেয়া নাই আহা দেই তহঁতিও অৰ্ডাৰ দি চাবিচোন কিমান ধুনীয়া ধুনীয়া বস্তু আহে মই প্ৰায় আনিয়ে থাকোঁ জোতা চেণ্ডেল আৰু আকৌ অনেক বস্তু যি লাগে তাকে পাৰোঁ নহয় আনিব আনিয়ে থাকিবিচোন বৰ ভাল আৰু সেইদিনাখন মই হেৰি কি কয় চেণ্ডেল এযোৰো আনিলোঁ চেণ্ডেলযোৰ মোলৈয়ে আনিছিলোঁ মোৰ চেণ্ডেলযোৰ মই যিটো মানে ষ্টাইলৰ দিছিলোঁ নহয় তেনেকুৱা ষ্টাইলৰ পালোঁ দেই ধুনীয়া চেণ্ডেলযোৰ ইমান বেয়া নহয় দেখিবলৈ বাৰু ভালেই মই পিন্ধি আহিছোঁ নহয় এইযোৰ চা পিন্ধি আহিছোঁ কেনেকুৱা লাগিছে বাৰু ভাল লাগিছে হয় নাই আৰু পিন্ধিবলৈয়ো কিমান ভাল নহয় বেয়া নহয় পিন্ধিবলৈ আৰু নহয় হেৰিয়া আমাৰ মালৈয়ো আনিলোঁ নহয় মই সেইদিনাখন মেখেলা এখন ধুনীয়া এদম মেখেলা এখন আনিলোঁ বেয়া নহয় ল'ৰাই আনিলে ঘড়ী এটা ঘড়ীটো আজিলৈকে পিছে বেয়া নাই হোৱা দেই কিনি অনা এটা স্ক্ৰিন টাচ ঘড়ী বেয়া হৈ গ'ল কিন্তু তাৰ ঘড়ীটো আকৌ বেয়া নাই হোৱা দেই সি চাৰ্জ দি দি এতিয়া এবছৰে হ'ব হ'ল পিন্ধি আছে ধুনীয়া হৈ আছে আকৌ বেয়া নাই হোৱা অন্য আকৌ অৰ্ডাৰ দি নানিলেও এই দোকানৰপৰা আনিলে ঘড়ীবিলাক বেয়া হৈ যায় কিন্তু তাৰপৰা মই অৰ্ডাৰ দিহে আনিছিলোঁ তাৰ ঘড়ীটো একদম ধুনীয়া হৈ আছে আজিলৈকে এতিয়ালৈকে বেয়া হোৱাই নাই সি মাজে মাজে চাৰ্জ দি চাৰ্জ দি পিন্ধি থাকে নহয় যেনি তেনি মোৰ লগত সি পিন্ধিও যায় আজিলৈকে বেয়া নাই হোৱা নহয় তহঁতিও আনি চাবিচোন বেয়া নহয় ইমান ভাল নহয় মই এতিয়া কিমান বস্তু মই চব আজিকালি অৰ্ডাৰ দিয়ে আনোঁ তহঁতিও আনিবিচোন তহঁতৰ ল'ৰাৰ ছোৱালীৰ ফ্ৰক চ্ৰক সকলো পাবি বেয়া নহয় নহয় সকলো ভাল ভাল বস্তু পায় মই হ'লে তাৰপৰাহে আনিবলৈ লৈছোঁ দেই আজিৰপৰা মই তাৰপৰায়ে আনোঁ তহঁতিও আনিবিচোন বাৰু বেয়া নোপাৱ পিন্ধিবলৈ সকলো ভাল বস্তুৱে দিয়ে পাতলা বেলা নাইটি আনিবি চব পাবি হাফ পেণ্ট পাই নহয় ল'ৰাৰ হাফ পেণ্ট স্পৰ্টিং সকলো ধৰণৰ বস্তুৱে পাবি নোপোৱা নহয় নহয় কচমেটিক্চৰ বস্তু পায় চব আনিব পাৰি জুমকা চুমকা ধৰি লৈ আমি আনিয়ে থাকোঁ তহঁতিও আনিবিচোন অনলাইনত ল'ৰাজনেও একদম ঘৰৰ ওচৰত দি থৈ যায়হি আমাৰ আজিকালি ৰাস্তাও ভাল ঘৰৰ দুৱাৰমুখলৈকে লৈ আহে অঁ অনলাইন পে'মেণ্ট হয় মই লৈয়ে থাকোঁ দেই নোলোৱাকৈ নাথাকোঁ তহঁতিও ল'বিচোন